হেল্ল' মাইহাং ৰেষ্টুৰেণ্ট হয়নে মই এটা খানা অৰ্ডাৰ কৰিছিলোঁ সেইদিনা ফুৰিবলৈ যাওঁতে খাবৰ বাবে তাত যাতে খানাটোৰ লগতে চুপ অলপো লৈছিলোঁ চুপখিনি যাতে অলপ বেছি সময় গৰম কৰি ৰাখিব পাৰোঁ বা দুদিনমানৰ দুদিন ডেৰ দিনমানলৈ ই যাতে গৰম হৈ থাকে মই খোৱাত অসুবিধা নোপোৱাকে আপোনালোকে কিবা পাত্ৰৰ যোগান ধৰিব পাৰে নি বাৰু বা আপোনালোকৰ ওচৰত যদি কিবা পাত্ৰ আছে এই চুপখিনি গৰমকে নিবৰ বাবে সেই পাত্ৰটো মোক দিব পাৰে নেকি অথবা মই যদি বেলেগৰ পৰাও ল'ব পাৰোঁ তেনেকুৱা পাত্ৰৰ বিষয়ে আপোনালোকে অলপ জনাই মোৰ সেই খানাটোৰ লগত নিয়া চুপখিনিৰ যাতে মই দুদিনমানলৈ গৰম কৰি ৰাখিব পাৰোঁ তাৰ ব্যৱস্থা এটা কৰি দিবচোন